ঘটনাতো বহুতেই আছে এনেকুৱা ধৰণৰ তাৰে ভিতৰত একদম আৰু মনত থকা এটা আছে এ মোৰ মেট্ৰিকৰ সময়ত দিয়ক এ এটা যিটো চেণ্টাৰত পৰিছিলোঁ তাতে মোৰ ওচৰত এজনী ছোৱালী বহিছিল তায়ো এ ছোৱালীজনী প্ৰথমতে চিনাকী হ'লো যেতিয়া পৰীক্ষা হ'লত একেলগে বহিলে আৰু মাত কথা হয়েই তাৰপিছত আৰু এনেকৈ আৰু যিহেতু আমাৰ এ লগৰ বন্ধুবিলাকে কয় নহয় পাৰিলে অলপ সহায় কৰি দিবি তেনেকুৱা ধৰণৰ আৰু তাৰপিছত এনেকৈ পৰীক্ষা দিয়েই আছোঁ আৰু বাকী কেইদিন ভালেই গৈছে তাইকো যিমানখিনি পাৰোঁ কৈছোঁ নিজেও যিমানখিনি পাৰোঁ লিখিছোঁ কিন্তু মই মানুহটো মানে এই গণিত বিষয়টোত বিৰাটেই কেঁচা মানে গাধ বুলিয়েই ক'ব পাৰি দিয়ক এতিয়া মানে কি হ'ল গণিতৰ দিনাখন নিজে মানে একো নাজানো তাৰমানে ঘামি জামি গৈছোঁ আৰু দিয়ক আপীটোৱেতো তেতিয়া একেবাৰে চকু টকু চলচলীয়া কৰি বহি আছে মই বোলো এইটোৰ কি হ'ল মই সুধিলোঁ কি হ'ল এ তোমাৰ তাই কৈছে হাও মই আজি ফেইল তুমি মোক এতিয়া পাছ কৰাই দিব লাগিব সেনেকে ক'লেতো মানুহ এটাৰ প্ৰেছাৰ এটা আহি যায় না মই মেট্ৰিকৰ দিনাখন পৰীক্ষা হ'লত এতিয়া নিজে পাছ কৰিম না বেলেগকে পাছ কৰাম তাৰ পাছত কি হ'ল তাই আৰু মানে ধৰিলাকো ধৰিলাক হাতে ভৰিয়ে ধৰিছি এক বাৰ ভৰি খন মালিছ কৰি দিয়ে একবাৰ হাত মালিছ কৰি দিয়ে কৈছে অ' তোমাক মই যি লাগে তাকেই দিম তুমি মোক খালী আজি দেখাই দিয়া মই বোলো হ'ব দেচোন মই যিমানখিনি পাৰোঁ সেইখিনি দেখামেই তোমাক কিন্তু যদি কিবা কাৰণত মই নোৱাৰোঁ তুমি মোক দায় দোষ নধৰিবা তাই নুশুনে তাই মানে একদম এ কি বুলি ক'ম অঁকৰা মানে সেনেকৈ হেঁচি ধৰছি নাই নাই তুমি মোক ক'বই লাগিব ওচৰৰ আপীটোৱেও মুখখন ভেবা লাগি চাই আছে হাউ কেনে আঁকৰী অ' এইটো মই আৰু কি ক'ম আৰু মোৰ নিজৰে মাথাটো বেয়া হৈ গৈছে পৰীক্ষা হলত পেপাৰখন দেখি দিয়ক তাৰপিছত কিবা কিবি লিখি আছোঁ লিখি থাকোঁ লিখি থাকোঁ মাজতে আপীটোৱে মাতে নহয় কিবা এটা অংক কৰি থাকিবি তই কাট খাই যায় এই সেনেকৈ মোৰ চাৰিটামান অংক চাৰিবাৰমান কৰিছোঁ দিয়ক আৰু পৰীক্ষা হলত এনেই গাধা তাতেই আৰু এই নক'ব আৰু এইবিলাক আছে দিয়ক স্মৃতি তাৰে ভিতৰত সেইটো এটা আৰু আহি কেনে মাক কৈছোঁ মায়েও ৰৈ বৈ হাঁহছি হাঁহাৰ লগতে দুটামান গালিও দিছে কাৰণ মই বোলে জোৰকৈ ক'ব লাগিছিল মই জোৰকৈ ক'ব নোৱাৰিলোঁ মা দেউতাৰ মতে হেনেহেন আৰু অলপ টানকৈ ক'ব জানিব লাগে জীৱনত কিছুমান ক্ষেত্ৰত মানে আ টানকৈ ক'লেহে মানুহে সুযোগ সুবিধা নলয় এতিয়া মই যদি বেছিকৈ কিজানি অলপমান কঠোৰ হ'লে হয়তো সঁচা কথাতো হয় মই যদি কঠোৰ হৈ ক'লো হয় যে পৰীক্ষা হলত দেখুৱাটো বেয়া কথা তেতিয়া কিজানি তায়ো মোক ইমান কাবৌ কৰি নাথাকিলে হয় কিছুক্ষেত্ৰত মোৰো দোষ আছে এ তাৰে মাজতে মিলা মিছা কৰি কেনে পৰিস্থিতিটো শাম কাটিছোঁ আৰু সেয়ে আৰু